এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা কি কি এইটো কথা হ'ল কি এই প্ৰশ্নটোৰ উত্তৰত আমি দুটা ভাগ কৰিব লাগিব আমি অতীততো যাব লাগিব বৰ্তমানত আহিব লাগিব অতীতত পুৰুষৰ কাম হ'ল উপাৰ্জনৰ ক'ৰপৰা কেনেকৈ পায় সেইটো এটা চিন্তা আৰু মহিলা সকলৰ ভূমিকা হ'ল ঘৰতে থাকি নিজৰ সংসাৰখনৰ ল'ৰা ছোৱালী বা গৃহস্থৰ কাৰণে খোৱা বোৱা ইত্যাদিৰ ব্যৱস্থা কৰা চাফ চিকুণ ইত্যাদি পৰে কিন্তু আগৰজনৰ যুগৰ লগত এতিয়া বৰ্তমান যুগৰ বহুত পাৰ্থক্য আহি গ'ল আজিকালি কামৰ কোনো মানে ব্য়ক্তিগত ভূমিকা বুলি নাই মানে গৃহস্থ আৰু গৃহিনীৰ মাজৰ এটা বুজাবুজি থাকে যদিহে দুয়োজনেই চৰকাৰী চাকৰিয়াল হয় তেতিয়াহ'লে দুয়োজনে যিহেতু সময়মতে অফিচত যাব লাগিব বা যদিহে ল'ৰা ছোৱালী থাকে ল'ৰা ছোৱালী তদাৰক কৰিব লাগিব গতিকে কোনোবাজন উঠি পেলাই যদি হাতত ঝাৰুডাল লৈছে কোনোবাই হয়তো পাকঘৰলে গৈছে তেনেকুৱা নিৰ্দিষ্ট কোনো ভাগ পাতি থোৱা না নাযায় কিন্তু কিছুমানে হয়তো তাতে ভাগ পাতি থয় যে মহিলা সকলে ৰন্ধা বঢ়া ভাল পায় কাৰণে যে কৈ থৈ যোৱা ভাগ কৰা যায় যে তুমি পাকঘৰত যাবা বাকী বিচনা পাতি পৰা বা ঝাৰু চাৰু মৰা ইত্যাদিকে কৰি গৃহস্থজনে কৰি লয় তাৰ উপৰি আকৌ স্কুলত গৈ আকৌ ল'ৰা ছোৱালী থোৱা সেইটো সাধাৰণতে দেউতাক সকলেই কৰে কাৰণ মহিলা গৰাকী অহা যোৱাত এটা অসুবিধা হয় আৰু এফালে ওলাই যোৱাৰ লগে লগে ড্ৰেচ পোছাকৰো কথা আহি পৰে গতিকে পুৰুষসকলে এইক্ষেত্ৰত বিশেষ আগভাগ লয় গতিকে আগৰ তুলনাত বৰ্তমানৰ এটা বহুত পাৰ্থক্য ইয়াতে নিৰ্দিষ্ট ভূমিকা বুলি কাৰো নাথাকে যোনেই যি সময়মতে যিটোৱে সুবিধা পায় তাৰ মাজত আকৌ আবেলি ল'ৰা ছোৱালীবিলাকক আজিকালি বহুমূখী কৰিবলগীয়া হৈছে কিছুমানে প্ৰশিক্ষণ দিবলগীয়া হয় কাৰোবাক সাঁতোৰ দিবলগীয়া হয় কাৰোবাক গানত দিবলগীয়া হয় কাৰোবাক খেলা ধূলাত দিবলগীয়া হয় এতিয়া যাৰ যিটো যোনদিনাখনে যিজনৰে সুবিধা হয় গতিকে তেৱেঁই গৈ নিৰ্দিষ্ট স্থানত ল'ৰা ছোৱালী খিনিক পহুচাই দি মানে ঘূৰি আহে আৰু আকৌ গৈ নিৰ্দিষ্ট সময়ত গৈ তেওঁলোকক লৈ আহে গতিকে ইয়াতে কোনো মানে নিৰ্দিষ্ট ভূমিকা নাথাকে হয়তো দুই একৰ কাৰোবাৰ নিৰ্দিষ্ট ভূমিকা থাকিব পাৰে কাৰণ সময় সুবিধাৰ অফিচৰ দায়িত্ব আৰু নিজা বাহন গতিকে ভূমিকা বুলি মই এইখিনিকে ভাবোঁ আৰু